অঁ হেল্ল' খবৰ আছো বেয়া নহয় অঁ স্কুল উইকৰ স্কুল উইকৰ কাৰণে অঁ আচ্ছা অঁ সেইটোৱেই সেইটোৱেই বানাব লাগিব সেইটো ভাল হ'ব গতিকে নহয় আমি সেইটো সেই আৰ্হিটো যদি দেখুৱাব লাগে তেতিয়া আমি আমাক এই ধৰ সঁজুলিখিনি লাগিল তাৰপিছত আৰু মেটেৰিয়েলখিনি লাগিল কেঁচা কেঁচা মালখিনি গোটেই সেইখিনি যোগাৰ কৰি আমি কেনেকৈ বানয় সেই আৰ্হিটো দেখাব লাগিব গতিকে এই বস্তুখিনি যোগাৰ কৰিব লাগিব অঁ অঁ ল'ব লাগিব ল'ব লাগিব বা ল'ব লাগিব আমি জানো কিছু মই জানোও কিছু অঁ অঁ আৰু আমাৰ হ'ব আমাৰ ঘৰত আছে নহয় আমাৰ ঘৰতে আছে আমাৰ ঘৰৰপৰা সঁজুলিখিনিও নিলোঁ কেঁচা মালখিনিও নিলোঁ নি তাতে এঙাৰ চেঙাৰ যি লাগে কাঁহ পিতল বা অঁ অঁ বা সঁজুলিখিনি লৈ গ'লোঁ লৈ যাই তাতে দেখাব লাগিব ভালকৈ সেইটো খালী অলপ ভালকৈ আমি বানাই ল'ব লাগিব অঁ ঠিক আছে